মিল্টনে এষাৰ কথা কৈছিলে মই যদি উৰিব নোৱাৰোঁ মই দৌৰি যাম মই যদি দৌৰিব নোৱাৰোঁ খোজকাঢ়ি যাম আৰু যদি মই খোজকাঢ়িব নোৱাৰোঁ মই বাগৰি যাম কিন্তু জীৱনত মই গতি কৰিয়ে থাকিম এই কথাষাৰে জীৱনত ব্যাপকভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল যিদিনাই এই কথাষাৰৰ লগত মোৰ চিনা জনা হৈছিল মই তিনেই নিশকতীয়া অৱস্থাত আছিলোঁ চিন্তাৰ ক্ষেত্ৰখনত মোৰ এই চিত্ৰখনত কথাষাৰে ব্যাপকভাৱে প্ৰভাৱ পেলালে কিয়নো শৈশৱৰ বিভিন্ন সমস্যাৰে জৰ্জড়িত হৈ অহা জীৱনটোক নতুনকৈ গঢ়িবৰ কাৰণে এই উক্তিষাৰেই যথেষ্ট হৈ পৰিছিল মই যদি সঁচাকৈয়ে উপলব্ধি কৰিছিলোঁ মই যদি পৰা নাই এতিয়া ঠিক আছে মই পৰা নাই মই চেষ্টাটো কৰিব পাৰোঁ চেষ্টা কৰোঁতেও যদি মই ফেইল হৈছোঁ বা মই অকৃতকাৰ্য হৈছোঁ তেতিয়াটো মই বাৰে বাৰে চেষ্টা কৰিব পাৰোঁ আৰু মই যদি বাৰে বাৰে চেষ্টা কৰোঁতেও যদি পৰা নাই তেতিয়াহ'লে মই আৰু অধিক চেষ্টা কৰিব পাৰোঁ এনেধৰণৰ ভাবেৰে ভাবি লৈছিলোঁ আৰু আৰু এইকেইটাৰ ওপৰত মই বেছি গুৰুত্ব দিছিলোঁ একাগ্ৰতা অধ্যৱসায় সাহস আত্মবিশ্বাসী এই অমূল্য গুণসমূহত গুৰুত্ব দি নিজৰ ওপৰত আত্মবিশ্বাস ৰাখি গুৰুৰ প্ৰধানসেৱী

ধ্যান কৰিবলৈ শিকিছিলোঁ আৰু সেই ধ্যানেই এদিন জ্ঞানলৈ ৰূপান্তৰিত হৈছিল আৰু সেই জ্ঞানেই এদিন বিজ্ঞান তথা চিন্তালৈ ৰূপান্তৰিত হৈছিল যেতিয়া মই চিন্তা কৰিবলৈ শিকিলোঁ আৰু সেই চিন্তা কৰাৰ আঁৰত সেই যে মিল্টনৰ কথাষাৰে গুৰুত্ব অত্যাধিক আছিল বাৰে বাৰেই মাটিত পৰা মকৰাটোৰ দৰেই মই জীৱনত বহুবাৰ পৰিছোঁ আকৌ উঠিছোঁ আকৌ পৰিছোঁ আকৌ উঠিছোঁ আৰু ই যে উঠি পৰাত উঠি পুনৰ কাম কৰাত উঠি আগুৱাই যোৱাত উঠি অগ্ৰগতি লাভ কৰাত মোক সেই মিল্টনৰ কথাষাৰে প্ৰতিটো মুহূৰ্ততেই প্ৰতিটো ক্ষণতেই মোক কি কৰি ৰাখিছিলে যে উদ্দীপ্ত কৰি ৰাখিছিলে বহু সময়ত মই সেই কথাষাৰক বুকুত বান্ধি লৈ শংকটাপন্ন সময়ছোৱাটো স্মৰণ কৰিছিলোঁ জীৱনত কেতিয়াবা ঘাত প্ৰতিঘাতে আমনি কৰে নোৱাৰোঁ নহ'ব দৰেই নঞৰ্থক চিন্তাৰে মন মেগা মগাজুত ক্ৰিয়া কৰে বা ভুমুকি মাৰে সেই মুহূৰ্তত মই দুচকু মুদি সেই কথাষাৰ উপলব্ধি কৰোঁ আজিও মই যদিও যোগ্যতা অৰ্জন কৰিছোঁ তথাপিও প্ৰতিটো মুহূৰ্ততে সেই মিল্টনৰ উৰিব নোৱাৰা কথাষাৰে মোক প্ৰেৰণা দি থাকে আৰু আগলৈও দি থাকিব মই মোৰ জীৱনত এই কথাষাৰকেই কি কৰি লৈছোঁ যে প্ৰগতিৰ ক্ষেত্ৰত সংস্কৃতিত ৰূপান্তৰ কৰি নিজকে পৰিৱৰ্তনৰ কৰাত আগবাঢ়ি গৈছোঁ শৈশৱৰ কিতাপ সেই মিল্টনৰ কিতাপখনেই বা উক্তিটোৱে বহুতক সুখী কৰিছে মোৰ দৰে বহুতকো প্ৰভাৱ পেলাইছে বুলি মই আশাবাদী